হেল্ল' এইখন বিজুলী দোকান হয়নে অঁ অলপ দিনৰ আগত মই ইয়াপা ফেন এখন লৈছিলোঁ ফেনখন আপুনি দিওঁতে গেৰেণ্টি দিছিলে এবছৰৰ কিন্তু মই আজি অনা তিনিমাহেই নহ'ল ফেনখন একেবাৰে কুৱালিটি বেয়া ফেনখন নুঘূৰে গৰমত শুব নোৱাৰি আৰু ফেনখন ৰং চংবোৰ গৈছে আৰু ফেনখন ছুইচ দিলে দেখোন শ্ৱট মাৰে অনেক ধৰণৰ ফেনখনৰ মানে বেমেজালি আহিছে আপুনি কি ফেন দিলে এইখন ভাল বুলি কৈ আপোনাৰ দোকানৰ পৰা আনিলোঁ ভাল বুলি কোৱা বাবে এতিয়া ফেনখনৰ দেখোন গতি মতি এয়া হৈছে এবছৰৰ গেৰাণ্টি আজি তিনিমাহেই হোৱা নাই কি ফেন দিলে আপুনি এইখন ভাল বস্তু দিব বুলিহে আপোনাৰ দোকানৰ পৰা আনিছিলোঁ অ' আপোনাৰ দোকানৰ এইবোৰেই নিকি ব্যৱহাৰ